মই ডেন্স কৰি বহুতেই ভালপাওঁ মই ডেন্সো শিকোঁ মই ভাৰত নাট্যম শিকোঁ ভাৰত নাট্যম মোক শিকাই উপাসনা মহন্তই মই দুই নং গেদাৰবৰীত শিকোঁ আৰু মই সবতচে ফাৰ্ষ্টতে শিকিছিলোঁ সত্ৰীয়া নৃত্য সেয়া মই দুই নং গেদাৰবৰীৰ ওচৰতে শিকিছিলোঁ মই দুটা ডেন্স শিকিছোঁ মোৰ দুইটা ডেন্স প্ৰিয় হয় মোৰ মানে ভাৰত নাট্যম কিয় ভাল লাগিলে মানে ভাৰত নাট্যমৰ ষ্টেপচখিনি ইমানে ধুনীয়া আৰু ভাৰত নাট্যম মোৰ একদম ফেভৰেট হৈ গ'ল ফাৰ্ষ্টতে মই সত্ৰীয়া নৃত্য শিকিছিলোঁ তাৰপিছত মই যেতিয়া মই ভাৰতনাট্যমৰ ষ্টেপচখিনি চালো তেতিয়া মোৰ বহুতেই ভাল লাগি গ'ল আৰু তেতিয়া মই সত্ৰীয়া নৃত্যৰপৰা আহি পেলাই মই ভাৰত নাট্যম শিকিবলৈ ল'লোঁ আৰু মোৰ নাচি মই মানে বহুতেই ভালপাওঁ মোৰ মানে গোটেই জীৱনটো নাচি থাকিবলৈকে মন যায় মোৰ মোৰ মোক মানে এজন ভাল ডেন্সাৰ বনিবলৈ মন যায় মোৰ মোক আৰু সেয়াই আৰু মানে মোৰ ডেন্স কৰিবলৈ বহুত মন যায় আৰু ডেন্স কৰোঁও মই মই শিকোঁ ৰীলচ্ বনাওঁ মই নিজে নাচি নাচি ৰীলচ্ বনাওঁ মোৰ পাপাই মায়ে দুয়োজনে চাপৰ্ট কৰে বহুত ভাল লাগে আৰু মই পাপাই মায়ে চাপৰ্ট কৰে কাৰণে মই আগুৱাই গৈছোঁ বা যাব পাৰিম আগলৈকো গতিকে সেইটো কাৰণে মই ডেন্স বহুতেই ভালপাওঁ আৰু মই গোটেই জীৱনটো ডেন্সে শিকিবলৈ মন যায় ডেন্স কৰিবলৈ মন যায় নাচিবলৈ মন যায় মই ভাৰত নাট্যম বহুতে ভালপাওঁ ভাৰত নাট্যম মোৰ ফেভৰেট ডেন্স হয় আৰু ভাৰত নাট্যম মোক যোন যোনে শিকায় তেওঁৰ নাম উপাসনা মহন্ত মই তেওঁক বহুতেই ভালপাওঁ তেওঁ মোক বহুত চাপৰ্ট কৰে বহুত ভালপাওঁ থেং ইউ